নগৰৰ তুলনাত আমাৰ অঞ্চলৰ স্বাস্থ্যসেৱা বিষয়ে পাৰ্থক্যটো ক'বলৈ গ'লে সাধাৰণতে নগৰ অঞ্চলত নানা ধৰণৰ উচ্চ মানদণ্ডৰ চিকিৎসালয় আদি গঢ়ি উঠিছে আনহাতে যদিও আমাৰ গাঁৱত লাহে লাহে নানা ধৰণৰ চিকিৎসালয় বা প্ৰাইভেট কিছুমান ক্লিনিক গঢ়ি উঠিছে তথাপিও নগৰ অঞ্চলৰ তুলনাত আমাৰ স্বাস্থ্যসেৱাৰ অৱস্থাটো অতিয়ে অতিকৈয়ে শোচনীয় অতিকৈয়ে শোচনীয় সাধাৰণতে নগৰ অঞ্চলত চিকিৎসাবিলা বিলাক বহুত ভাল হয় আৰু আমাৰ গাঁৱৰ প্ৰায়বিলাক মানুহে ডাঙৰ বেমাৰ হ'লে সাধাৰণতে নগৰলৈকে এ যাবলগা হয় যিহেতু আমাৰ গাঁৱত এখন এখন চৰকাৰী প্ৰাই প্ৰাইমাৰী হস্পিতেল আছে সেই হস্পিতেলখনত সাধাৰণ যিবিলাক বেমাৰ জ্বৰ চৰ্দি কাঁহ আদি এইবিলাকৰ কিছু পৰিমাণে দৰৱ পোৱা যায় যদিও কিন্তু আন কিছুমান বেমাৰ হ'লে সেইবিলাক সাধাৰণতে আমাৰ এইবিলাক চিকিৎসালয়ত এইবিলাক চিকিৎসালয়ত সাধাৰণতে নহয় গতিকে নগৰ অঞ্চললৈকে যাব লগা হয় সেয়েহে সেইক্ষেত্ৰত আমাৰ আমাৰ অঞ্চলৰ স্বাস্থ্যসেৱাটো অতি নিম্ন হৈছে যিহেতু আমাৰ গাঁওখন গাওঁখন অতি ভিতৰুৱা আৰু আমাৰ অঞ্চলত যিহেতু চিকিৎসালয় বুলি ক'লে সেই সেই প্ৰাইমেৰী চিকি প্ৰাইমেৰী সেই সাধাৰণ চিকিৎসালয় হ'লে সেইখনতো সাধাৰণতে ডক্টৰ পায় বা কেতিয়াবা নাথাকে আৰু থাকিলেও এক নিৰ্দিষ্ট সময়তহে থাকে প্ৰায় দহ বজাৰ পৰা ধৰক দহ বজাৰ পৰা দুপৰীয়া দুটামান বজা ভিতৰলৈকে ডক্টৰ থাকে আৰু তেতিয়া আৰু আকৌ যদি ৰাতি কাৰোবাৰ কিবা বেমাৰ হয় সেই সময়ত আমি চিকিৎসালয়লৈকে চিকিৎসা কৰিব যাব নোৱাৰোঁ কাৰণ তাত কোনো ধৰণৰ ডক্টৰ বা তেনেকুৱা সা সুবিধা নাথাকে আৰু কেতিয়াবা এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হয় যে মানুহে সাধাৰণ বেমাৰবিলাকৰ ঔষধবিলাকো তাত নোপোৱা হয় হয় আৰু কেতিয়াবা যে মানুহ এজনক সাধাৰণ বেজি এটা বিষ বা জ্বৰ চৰ্দি এইবিলাকৰ বেজি এটা দিবৰ কাৰণেও কেতিয়াবা তাত প্ৰয়োজনীয় সামগ্ৰী নোহোৱা হৈ যায় আৰু যে আমাৰ চিকিৎসালয়খনত যিহেতু গাঁৱৰ চিকিৎসালয় ভিতৰুৱা অঞ্চল হয় গতিকে তাত নাৰ্চ বা ডক্টৰৰো কেতিয়াবা কেতিয়াবা নাথাকে বহুত দিনলৈকে নাথাকে চুটিত থাকিলে তেতিয়া আমাৰ গাঁৱৰ অৱস্থাটো খুবেই বেয়া হয় যদিও দুই এ দুই এজন প্ৰাইভেট ডক্টৰে ডক্টৰ পোৱা যায় কিন্তু তাত উন্নতমানৰ চিকিৎসাও পোৱা নাযায় কিন্তু নগৰ অঞ্চলৰ কথাটো সুকীয়া নগৰ অঞ্চলত সকলো ধৰণৰ বেমাৰ বেমাৰ আজাৰৰ চিকিৎসা কৰা যায় গতিকে গতিকে নগৰৰ ক্ষেত্ৰ তুলনাত যে আমাৰ আমাৰ অঞ্চলটো নগৰ অঞ্চলত আমাৰ স্বাস্থ্যক্ষেত্ৰত খুবেই পিছ পৰা গতিকে যে মইও মোৰ ব্যক্তিগত পচন্দ অনুসৰি যেতিয়া বেমাৰ হয় তেতিয়া মই নগৰ অঞ্চললৈকে যাবলৈ চেষ্টা কৰোঁ কাৰণ কেতিয়াবা এনেকুৱা হয় যে সাধাৰণ জ্বৰ চৰ্দি হ'লেও আমি দেখাত সাধাৰণ জ্বৰ চৰ্দি হৈছে কিন্তু তাৰ কিন্তু তাৰ কিন্তু সেইটো নহ'বও পাৰে তাৰ কাৰণ তাতকৈও বেছি ডাঙৰ বেমাৰ হ'ব পাৰে আমাৰ দেহৰ ভিতৰৰ কথা আমি কেনেকৈ জানিম গতিকে সেই বিষয়ে মই বিতংভাৱে জানিবৰ কাৰণে নগৰ অঞ্চললৈ গৈ উন্নত চিকিৎসালয়ত ভাল ডক্টৰৰ দ্বাৰা চিকিৎসা কৰিহে এইটো যে মই মনটো সুস্থিৰ হওঁ কাৰণ যে সৰু কিছুমান বেমাৰৰ ক্ষেত্ৰতো আমি গাঁৱত গাঁৱৰ হস্পিতালৰ যিখন যি যিটো মানে চিকিৎসাকেন্দ্ৰ আছে তাত দৰৱ পোৱা নাযায় কিন্তু নগৰ অঞ্চললৈ গ'লে তাত নানা ধৰণৰ ক্লিনিক পোৱা যায় আৰু সেই ক্লিনিকত সকলো ধৰণৰ ঔষধ পাতি ধৰক আদি পোৱা যায় বিশেষকৈ ক'বলৈ গ'লে আজিকালি দিনত মানুহৰ ডায়বেটিছ বা মধুমেহ ৰোগটো খুবেই প্ৰচলিত প্ৰায়ভাগ মানুহৰে ডায়বেটিছ বেমাৰটো আছে গতিকে ডায়বেটিছৰ যিবিলাক ইনচুলিন বা দৰৱ সেইবিলাক সাধাৰণতে আমাৰ গাঁও অঞ্চলৰ ক্লিনিকসমূুহত পোৱা নাযায় কিন্তু নগৰ অঞ্চলত সেইবিলাক অতিকৈ সহজলভ্য আৰু সেইবিলাক আনিবলৈ হ'লে হ'লে আমি নগৰ অঞ্চলৈকে যাওঁ আনহাতে আৰু এটা কথা মই ক'ব পাৰিছোঁ যে আমাৰ গাঁৱত বিজুলি বাতিৰ প্ৰায় নাথাকে সেয় সেয়েহে ৰাতি চিকিৎসালয়খনত আমি যাবই নোৱাৰোঁ কাৰণ চিকিৎসালয় যোৱাৰ পথটো এক অতি শোচনীয় আৰু সেইটোৰ মাজতে গ'লে যে মানুহে সাধাৰণতে নাযায়ে সেই অঞ্চললৈকে গতিকে সেই সেইবিলাকত যে পোহৰৰ ব্যৱস্থাটো ঠিক নহয় ঠিক তেনেকৈ যে উন্নত স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত নগৰ অঞ্চলেই এক ভাল বুলি মই ক'ব খুজোঁ